হয় হাঁহ কুকুৰা পোৱালি জন্ম দিয়াৰ প্ৰক্ৰিয়াটো বাঁহৰ খৰাহি এটাত খেৰ অলপ দি হাঁহ বা কুকুৰাৰ যি কণী সেই কণীকেইটা তাত দি কুকুৰা বা হাঁহজনী তাত উমনি দিবলৈ দিয়া হয় আৰু সেই উমনি হাঁহ বা কুকুৰাজনীয়ে বিছ একৈছ দিন ৰখা হয় তাৰ উমনি দি আৰু সেই উমনি দিয়াৰ পিছত গৈ কণী ফুটে কণী ফুটাৰ পিছত পোৱালি ওলাই তেনেকৈ হাঁহ পোৱালি জন্ম দিয়া হয় আৰু মই আমাৰ ঘৰত হাঁহ পোহোঁ কুকুৰাও পুহোঁ আমাৰ ঘৰৰ পিছফালে এটা পুখুৰী আছে তাতে আমাৰ হাঁহবিলাক চৰিব দিওঁ আৰু দানা চানা দি ধুনীয়াকৈ ৰাখোঁ পোৱালি ডাঙৰ হয় মানে ফাৰ্মিং চিষ্টেমত কিছুমান ৰাখোঁ ষ্টেপ বাই ষ্টেপ পোৱালি থাকে ডাঙৰো থাকে তেনেকৈ মানে আমাৰ ওচৰতে বজাৰ এখন আছে সেই বজাৰত আমি বেছি থাকোঁ বা আমাৰ ঘৰৰপৰাও নিবলৈ আহে হাঁহ কুকুৰাও আছে কুকুৰাও বেচোঁ

হাঁহবোৰ এনেই পানীত থৈ ভাল পায় ন সেইবাবে আমি পুখুৰীটোতে দিওঁ বা আমাৰ খোৱা যি ভাত পানী থাকে সেইবিলাকো দিওঁ দোকানৰপৰা আমি দানা আনো কিছুমান সেই দানাবিলাকো কিনি আনি মাজে মাজে দিওঁ তেতিয়া পোৱালিটোও সোনকালে ডাঙৰ হয় বজাৰত বেচিবলৈ আমাৰ সুবিধা হয় ভালকৈ চলিবলৈও আমাৰ তেতিয়া পইচা ওলাই থাকে আৰু আমাৰ কুকুৰা আছে বহুত কুকুৰা আছে মোৰ আমাৰ পঞ্চাছ এশ পঞ্চাছটামান বেছি হ'ব চাগৈ কুকুৰা আছে কুকুৰা আমাৰ ঘৰত হাঁহ কুকুৰা আমাৰ মানে কি হয় সিহঁতিতো দিনতো চৰে ন ৰাতি সিহঁতৰ থাকিব কাৰণে আমাৰ ধুনীয়াকৈ এটা বাঁহৰ সজা বনাই থোৱা আছে সেই সজাটোতে আমি ধুনীয়াকৈ ৰাখোঁ হাঁহৰ কাৰণেও বেলেগ কুকুৰাৰ কাৰণেও বেলেগ

হাঁহ আমাৰ কুকুৰা কুকুৰাৰ ডিমবিলাক মানে হাঁহতকৈ বেছি বিকি যায় কাৰণ কুকুৰাৰ ডিমটো লোকেল হয় ন লোকেল কুকুৰাটো আমাৰ মানুহবিলাকে কি হয় বেছিকৈ বিচাৰে চ' আমি কুকুৰা দিম বুলি কুকুৰাটো আমি বেছিকৈ পুহোঁ কাৰণ কুকুৰা ডিমটো আমি কুকুৰা ডিমটো আমি কি কি হয় বেচিলে আমাৰ পইচা মানে বিকিয়েই বেছি হয় হাঁহৰ ডিমটো ইমান বিকি নাযায় বিকি যায় মানে কম বিকি যায় মানুহে ইমান নিবিচাৰে কুকুৰা ডিমটো মানে যিমানটো বিচাৰে বা হাঁহৰ ডিমটো ইমান নিবিচাৰে সেইবাবে আমি হাঁহৰো বেচোঁ বা কুকুৰাও বেচোঁ ডিমো বেচোঁ পোৱালি আৰু আমাৰ যদি কোনোবাই বিচাৰে মানে পোৱালি লাগে বুলি কয় তেতিয়া আমি হাঁহ কুকুৰাৰ পোৱালিও বেচোঁ ওচৰতে আমাৰ বজাৰ এখন আছে সেই বজাৰখনতে আমি হাঁহ কুকুৰাবিলাক বেচোঁ বা কেতিয়াবা খানা চানা খাবলৈ হ'লে কোনোবাই কণ্টেক্ট কৰে সেই তেনেকৈ আমি বিক্ৰী কৰোঁ হাঁহ কুকুৰাৰ বাবে সঁজুলিবিলাক বেলেগ বেলেগ হ'ব লাগে কাৰণ একেলগতে হ'লে কি হয় বেয়া হয় মানে অলপ সিহঁতৰ যদি ওচৰতে হ'ব নালাগে অলপ আঁতৰত আঁতৰ হ'ব লাগে সিহঁতৰ সজাবোৰ আৰু সিহঁতৰ কাৰণে বাঁহৰ সজা বেছি ভাল হয় আৰু সিহঁতি থাকি ভাল পায় বাঁহৰ ওপৰত টিং চিং দি ধুনীয়াকৈ বনাই দিলে সিহঁতি ধুনীয়াকৈ থাকিব পাৰে আৰু